হেল্ল' হেল্ল' অঁ বাইদেউ মই আপোনাৰপৰা এই কিতাপ কেইখনমান লাগিছিল অঁ অঁ এনেই মানে আমাৰ গাঁৱৰ লাইব্ৰেৰীতে লাইব্ৰেৰী এটা আছে সেই লাইব্ৰেৰীটোৰ কাৰণে কিতাপ লাগিছিল এনেই সৰু সৰু ল'ৰাবিলাকে পঢ়িবপৰাকৈ সৰু ল'ৰা কিতাপ আকৌ উপন্যাস এনেকুৱা কিছুমান কিতাপ হ'বনে বাৰু আপোনাৰ তাত অঁ অঁ উপন্যাস লাগিব

অঁ অঁ আৰু সাধু কিতাপ লাগিব তেনেকুৱা কিছুমান আৰু লাগতিয়াল কিছুমান কিতাপ পঢ়িবপৰা

অঁ অঁ অঁ অঁ আপোনাৰ এনেই কিতাপৰ দোকানখন ক'ত আছে বাৰু

অঁ মই এইকেইদিনতে যাম বুলি ভাবিছোঁ লাইব্ৰেৰীটো মানে আমাৰ এইকেইদিনতে অ'পেনিং কৰা হ'ব

অঁ অঁ দাম চাই লওঁ মোক এনেই আপোনাৰ এতিয়া প্ৰথমৰ কাৰণে ত্ৰিছ চল্লিছ কপি পিছমান হ'লেও হ'ব

অঁ উপন্যাস অঁ তাতে

অঁ মোক জনাব আপুনি অঁ অঁ

এনেই আপোনাৰ মানে হাণ্ড্ৰেডৰ ভিতৰত হ'লেও হ'ব মানে এশ টকাৰ ভিতৰত অঁ মিলাই মেলি চাব যাম গাঁৱৰ লাইব্ৰেৰী যেতিয়া নেকি আৰু গাঁৱৰ ল'ৰা গাঁৱৰ পৰিৱেশ জানেই নহয় আৰু

অঁ অঁ অঁ অঁ লাগে তেতিয়া গাঁৱৰ ল'ৰা ছোৱালীৰ লগতে সকলোৱে পঢ়িব পাৰিব লাইব্ৰেৰীটো থাকিলে ওচৰ ওচৰতে গাঁৱৰ সকলোৰে সুবিধা নহয় জানো অঁ

অঁ অঁ ঠিক আছে বাৰু অঁ হ'ব